অঁ কোন অঁ

অঁ তুমি অহা মাহত ল'ব পাৰিবা এডমিশ্যন অঁ অহা মাহৰ দুই তিনি তাৰিখে তুমি এডমিশ্যন ল'ব পাৰিবা এডমিশ্যন ফিজটো তুমি বাৰশ টকাকে লোৱা হ'ব অঁ অনলাইন চলিব অঁ তুমি অনলাইনহে ল'বা ন

মৰ্ণিঙত ল'বা ন অঁ অঁ মৰ্ণিঙত ল'লে তেতিয়া তুমি ৰাতিপুৱা ছটা বজাত ল'ব পাৰিবা অঁ থেংক ইউ